অঁ বোলো ক'ত ক'ত আছে ক'ত আছে

মইতো শুনি আছোঁ

হেল্ল' মই শুনি আছোঁ এই মই তিনিআলি ফালে আহিছিলোঁ আহিছিলোঁ এনেই ওলাই ক খবৰ খাতি ক

এতিয়া এটা কাম কৰিব লাগে খুটাতো এনেকে পৰি থাকিলে নহ'ব নহয় এম এল এৰ ওচৰলৈ গৈ এখন এপ্লিকেশ্যন দি পেলাই নি আমাৰ কামটো ৰাস্তাটো কি কৰিব পাৰি ইমান খলা বমা ৰাস্তাত মানুহ অহা যোৱা কৰি কেতিয়া কোন পৰি মৰিব ঠিক নাই

টেক্টৰ

নোৱাৰে নোৱাৰে সিহেঁতি বহুত অভদ্ৰামী কৰি আছে সিহেঁতি

নহয় নহয় এনেকে অকল হেৰিওক দিলে নহ'ব সেইবোৰ চবকে দিলে ভাল হ'ব

নহয় নহয় নহয় বেয়া নহয় চবকে একপি একপি দিব লাগিব নহ'লে কামটোৰ আগতে আমি বহুতবাৰ এম এল এৰ ওচৰত কাকজ দিছোঁ গতিকে পুলিচে হেনো ভালকে এতিয়া ইলেকশচ্যনৰ আগত যদি কিবা এটা কৰি দিয়ে দিব আৰু নহ'লে এইটো গ'ল আৰু বাৰিষা পাবহি এতিয়া তেতিয়া আমাৰ ৰাস্তা এনেকে পৰি থাকিব নেকি

এইবাৰ ভোট ভোট বিচাৰি আহিলে খেদিম

এই ধুনীয়াকে এপ্লিকেশ্য়ন এখন লিখি গাঁৱৰ ৰাইজৰ প্ৰায়ে মানুহ গোটেইখিনি চহি তহী লৈ কোনোবা দিনা মাইকী মানুহ কেইজনীমান লৈ যাব লাগিব দলেবলে যাব লাগিব আৰু অকল আপুনি মই গৈ নাই চাব নালাগে বাৰু তথাপিতো

সেই যোৱা বছৰ ৰাস্তাটো সেই বনাম সেইয়াও চবে বনাব বনাব বুলি কৈ থাকোঁতে থাকোঁতে থাকোঁতে পাই থাকোঁ বাৰিষা পৰিল বাৰিষা হৈ গে এতিয়া খৰালি এতিয়া আধা যাবই এতিয়া আকৌ বৰষুণৰ দিন আহিব বাৰিষা আহিব এতিয়া এতিয়ালৈকে কোনো গুৰুত্ব নাই

সাংবাদিকক মাতি আনি বস্ত দেখুৱালে বেছি ভাল আছিলে

গতিকে সোনকালে বাকী সোনকালে কথাটো চিজিল কৰি দিয়ে ভাল হ'ব মিটিং এখন গাঁওত দিয়াই হ'বনে নে ডাইৰেক্ট কথা পতা পাতি গুচি যাম

হ'ব সেই মিটিংখন যিমান পাৰে সোনকালে দি এম এল এক কাগজখন দি

হ'ব হ'ব মই বাৰু লিডটো ল'বই লাগিব লিড ন'ললে কেনেকৈ হ'ব তাৰ পৰা এতিয়া ঘৰলৈ কেতিয়া যাব

হয় তাকে তেওঁলোকে কথাটো আলোচনা কৰি সময় থাকোঁতে কামটো কৰিলে ভাল হয় সময় বেছি দিন নাই গতিকে যদি এই কেইদিনতে আমি এম এল এ কাগজখন নিদিওঁ তাৰ পৰা ইলেকশ্যনো পাবহি এতিয়া অঁ যিমান পাৰে সোনকালে কৰিলে ভাল হ'ব অঁ

হয় হয় ভালকৈ কথাটো আলোচনা কৰিম এই ময়ো তিনিআলিৰ ফালে ওলাই আছিলোঁ বজাৰ কেইটা মান কৰিবলৈ বজাৰ এতিয়া কৰাই নাই কৰিম আউ তাৰ পৰা সেই আৰু আপুনি ফোন মাৰিলে এতিয়া আপোনালোকৰ লগত কথা পাতি আছোঁ আৰু ত' এতিয়া লাহেকৈ মই বজাৰ সমাৰ কি কি ঘৰত মাইকী মানুহে লিষ্ট এটা বনাই দিছে সেই বস্তু কেইটা লৈ যাব লাগিব

ঠিক আছে হ'ব হেৰি কৰিম এই কথাটো ভালকে আলোচনা কৰিম

এতিয়া বৰ্তমান ৰাখোঁ মোৰ সেই মানুহজন আহিছে কিমান কথা এটা পাতিব লাগে